শিক্ষা সকলোৰে বাবেই প্ৰয়োজন চৰকাৰে হওক বা ব্যৱসায়ে হওক বা খেতিয়কেই হওক এই সকলোকে আজিকালি পঢ়াটো লাগে যিহেতুকে সৰু সৰু কাম কৰিব লগা হলেও পঢ়া পঢ়াটো খুবেই জৰুৰী আৰু চৰকাৰে যাতে স্কুল হওক বা কলেজ স্কুল কলেজ এই সকলোবোৰ যাতে সকলোৰে বাবে সুবিধা কৰি দিয়ে সকলোৱে যাব পাৰে বা স্কুল কলেজবোৰ ভাল কৰি দিয়ে চৰকাৰে এই পদক্ষেপটো লোৱাৰ খুবেই জৰুৰী